আমাৰ ঘৰলৈ অতিথি আহিলে আমি অতিথিসকলক বিশেকৈ শিৱসাগৰ ভৈৰৱকুণ্ড তাৰপিছত নাম ডাঙৰ শাকু এইবোৰলৈ লৈ যাব বিচাৰোঁ তাত শিৱসাগৰ ঐতিহ্যমণ্ডিত বহুত বস্তুৱেই আছে তাত চাবলগীয়া আমাৰ ঘৰত বিভিন্ন ঠাইৰ পৰা বিভিন্ন ঠাইত সম সময়ত মানুহ আহে আৰু মানুহ আহিলে আমি কি কৰোঁ শিৱসাগৰ বা তেজপুৰ তেজপুৰটো হ'ল ঐতিহ্যমণ্ডিত ঠাই তাত হিষ্ট্ৰিকেল প্লে'চ তাত হেৰি আছে আমাৰ ঊষা অনিৰুদ্ধৰ ঠাই আছে তাত হেৰি সৰ হৰি হৰৰ যুদ্ধ লাগিছিলে তাৰপিছত তাৰপৰা জি জিকি গৈ ঊষা হ'ল বাণ ৰজাৰ জীয়েক আছিলে বাণ ৰজা জীয়েকক তাৰমানে হেৰি প্ৰেমত পৰিলে প্ৰেমত পৰা পিছত শ্ৰীকৃষ্ণ নাতিয়েকৰ লগত প্ৰেমত পৰিলে তাৰপিছত গৈ বিবাহ পাসত আৱদ্ধ হ'ব বিচৰা তেওঁলোকৰ সৰ আৰু হৰি হৰৰ যুদ্ধ হ'ল যুদ্ধত জিকিলে জিকি উঠি তাৰপিছত হেৰি কৰিলে এতিয়া সেইকাৰণে আমি শিৱস আৰু তেজপুৰত আৰু এনেকুৱা ঠাই আছে য'ত ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ আছে ব্ৰহ্মপুত্ৰৰ ওচৰত মানে আমাৰ গণেশ ঘাট আছে ৰে'লৱে' ষ্টেচন আছে এয়াৰপৰ্ট আছে তাৰপিছত আমাৰ ক'ল পাৰ্ক আছে ক'ল পাৰ্ক হ'ল অতি ধুনীয়া ঠাই সেই ঠাইডখৰত গ'লে মন মোহিত হৈ যায় আৰু তাত ফুৰিবলৈ গৈ ল'ৰা ছোৱালীৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা অতিথিসকল অতিকৈ আকৃষ্ট হৈ যায় আমি সেইকাৰণে কোনোবা আহিলে আমি আমাৰ হেৰি লৈ কি কয় তেজপুৰলৈ লৈ যাওঁ শিৱসাগৰলৈ লৈ যাওঁ আৰু আমাৰ ঘৰৰ ওচৰতে নিচেই ওচৰতে আছে ভৈৰৱকুণ্ড ভৈৰৱকুণ্ডলৈ লৈ যাওঁ তাত এখন ধুনীয়া চিলড্রেন পাৰ্ক আছে লগতে পুখুৰী আছে চুইমিং পুল আছে আৰু বিভিন্ন ঠাইৰ পৰা মানুহ আহি তাত বনভোজ পাতে ডিচেম্বৰ আৰু জানুৱাৰী মাহত তাত মানে মানুহৰ ভিৰ সমাগমে বাট নগোচা হৈ যায় বহু মানুহৰ সমাগম ঘটে তাত তাৰপিছত আকৌ তাৰমানে সেইখিনিত এনেকুৱা হৈ যায় যেন তাত তাৰমানে কিবা মেলাহে পাতিছে আৰু বিদেশ দেশ বিদেশৰ বহু মানুহে তাত আহে গতিকে আমি অতিথি আহিলে ঘৰলৈ ফুৰাবলৈ লৈ গ'লে আমি আমাৰ ওচৰতে ভৈৰৱকুণ্ড ভৈৰৱকুণ্ডত লৈ যাওঁ তাত শিল শিলৰ মাজে মাজে নৈ নিজৰাবোৰ বৈ গৈছে নৈ নিজৰাৰ কুল কুল শব্দ পানীৰ কুল কুল ধ্বনিয়ে মন গ্ৰাহিত কৰে আৰু লগতে লাগি আছে শিৱ শিৱ মন্দিৰ শিৱ মন্দিৰ থানলৈ লৈ যোৱা হয় ওচৰতে লাগি আছে ভূটান ভূটানখন গে'টখন পাৰ হ'লে ভূটান ভূটানৰ ওচৰলৈ লৈ যোৱা হয় আৰু ভূটানৰ পৰা মানে ইম্পৰ্ট এক্সপৰ্ট হৈ থাকে আমাৰ ইয়ালৈ গতিকে ভাল লাগে গৈ অতিশয় মন হেৰি আগ্ৰহী হৈ যায় লগতে তাতে হেৰি আছে এই কি কয় ঝোলা আছে ঝুলিব পাৰি তাৰ ওচৰতে আছে খাৰুপেটিয়া খাৰুপেটিয়াত ধুনীয়া মন্দিৰ আছে কালী মন্দিৰ তাতো লৈ যোৱা হয় ফুৰিবলৈ আৰু লগতে সেয়া মন্দিৰ হ'ল ঐতিহ্যপূৰ্ণ আৰু লগতে আছে চিঙৰি চিঙৰি হ'ল ঐতিহ্য মণ্ডিত শি বহু পুৰণি মন্দিৰ তাত পাহাৰৰ ওচৰত শিৱ থান আৰু তালৈ যোৱা হয় তালৈ আ আলহী অতিথি আহিলে বা ক'ৰবালৈ ফুৰিবলৈ যাওঁ বুলি ক'লে আমি তালৈ লৈ যোৱা লৈ যাওঁ কি কয় এইটো হেৰি তালৈ লৈ গৈ ফৰৱ পাহাৰৰ ওচৰত ব্ৰহ্মপুত্ৰৰ ওচৰত তাৰছত শিৱৰাত্ৰিৰ দিনাখন তাত মেলা হয় আৰু সেই মেলাত আমি আটাই যাওঁ উপভোগ কৰোঁ বা বাহিৰৰ পৰা বহু মান বাহিৰৰ পৰা বহু মানুহ আহে আৰু তাত আমি ধুনীয়াকৈ লৈ গৈ ফুৰাই মেলি লৈ আহো বছৰত এবাৰ তাত শিৱৰাত্রিৰ সময়ত মেলা হয় আৰু সেই মেলালৈ দেশ বিদেশৰ বহু মানুহে সমাগম ঘটে আৰু তাত কথিত আছে তাত হেনো যি মনকামনা যি মনৰ বাসনা হয় তাত ক'লে পূৰ্ণ হয় বুলি বা চাকি এগছ দি সেৱা কাৰিলে মনৰ বাসনা পূৰ্ণ হয় দেশ বিদেশৰ বহু সৈন্য সন্ন্যাসী আহি তাত আগমন ঘটে আৰু তাত শিৱৰাত্ৰি বুলিয়ে বহু দেশৰ সন্ন্যাসী আহি ইয়ালৈ উপস্থিত হয় আৰু মোটামুটি এসপ্তাহ পোন্ধৰ দিন তাত থাকি তাৰপিছত নিজ নিজ দেশলৈ উভটি যায় তাৰ ওচৰতে আছে আমাৰ ঢেকীয়াাজুলি ঢেকীয়াাজুলি নগৰটো আমি ফুৰাবলৈ লৈ যাওঁ লগতে আমি ফুৰাবলৈ লৈ যাওঁ গুৱাহাটীলৈ গুৱাহাটী আাৰ নিচেই ওচৰত গুৱাহাটীলৈ লৈ যোৱা হয় গুৱাহাটীত কামাখ্যা মন্দিৰ আছে আৰু গুৱাহাটী হ'ল ডাঙৰ চিটি তাত চাবলগীয়া বহুত বস্তুৱেই আছে তাৰ বাট পথ চ সুষম ব্ৰহ্মপুত্ৰৰ ওচৰত ধুনীয়া ধুনীয়া পাৰ্কবোৰ আছে স্কুল কলেজ মেডিকেল কলেজৰ সা সুবিধাবোৰ আছে লগতে আমাৰ বি বি বৰুৱা কেঞ্চাৰ হস্পিটেলখনো তাতেই গতিকে আমি তাত ধুনীয়াকৈ লৈ যাওঁ লৈ গৈ তাত হেৰি কৰোঁ তাত ফুৰাবলৈ লৈ যাওঁ আৰু লগতে কামাখ্যা মন্দিৰ বহু বহু পুৰণি বহু ঐতিহ্যমণ্ডিত বহুতো বহু ইতিহাসপূৰ্ণ কামাখ্যা মন্দিৰ কামাখ্যা মন্দিৰলৈ বহু দেশ বিদেশ বিদেশৰ মানুহ পৰ্যটকৰ আগমন ঘটে আৰু তাত মানে আমি নীলাচল পাহাৰৰ ওপৰত কামাখ্যা মন্দিৰ অৱস্থিত লুং লুঙীয়া বাটৰে গৈ গৈ গৈ গৈ নীলাচল পাহাৰ নীলাচল পাহাৰৰ ওচৰতে কামাখ্যা মন্দিৰ কামাখ্যা মন্দিৰত উপস্থিত হ'বলৈ হ'লে ৰাতি তিনি বজাৰ পৰা লাইন পাতিব লাগে আৰু তাত যাবলৈ আমাৰ ট্ৰেইন কমিউনিকেশ্যনো আছে ৰে'ল গাড়ীৰ সু ব্যৱস্থা আছে আৰু সেই ৰে'লগাড়ীৰ সু ব্যৱস্থাৰে আমি অতিথিবোৰক লৈ যাওঁ লৈ গৈ কামাখ্যা মন্দিৰ দৰ্শন কৰাওঁ আৰু কোৱা কথাত আছে আমাৰ ইয়াত কথাত কয় যে কামাখ্যা মন্দিৰ অসমলৈ ফুৰিবলৈ আহি যদি কামাখ্যা মন্দিৰ বা তেজপুৰ বা আমাৰ ভ এ কি ভৈৰৱকুণ্ড আৰু লগতে যদি শিৱসাগৰ দৰ্শন কৰা নহয় তেতিয়াহ'লে ফুৰিবলৈ অহাৰ কোনো অৰ্থই নাই তাৰমানে অসমত ইমানবোৰ তীৰ্থস্থান লগতে ইমান অ আপুৰুগীয়া ঠাইবোৰ আছে য'ত লৈ গ'লে মানুহ মন মন বিভূষিত হৈ যায় আৰু তাত থাকিবলৈ ইচ্ছা কৰে উভতি আহিবলৈ ইচ্ছা নকৰে গতিকে কামাখ্যা মন্দ্যলৈ লৈ গৈ নিজৰ মনৰ বাসনাপূৰ্ণ হয় তাত গৈ চাকি দি কামাখ্যা প পীঠত পানী পানীৰ মূৰত শিৰত ল'লে হেনো নিজৰ পাপ মোচন হয় আৰু মনৰ বাসনা পূৰ্ণ হয় গতিকে কথাত আছে কিছুমান লোকে ঘৰৰ ওচৰত থকা মানুহেও কামাখ্যা মন্দিৰত যাবলৈ নোৱাৰে গতিকে দূৰ দূৰণিৰ পৰা আহি যদি কামাখ্যা মন্দিৰ এবাৰ দৰ্শন কৰে তেতিয়াহ'লে মনৰ বাসনাপূৰ্ণ লগতে বহুত বহুত পূণ্য অৰ্জন কৰা বুলি কথাত আছে গতিকে তেনেকৈ আমি আলহী অতিথি আহিলে তেওঁলোকক আমি তালৈ লৈ যাওঁ গতিকে নীলাচল পাহাৰৰ ওপৰত কামাখ্যা মন্দিৰ অৱস্থিত আৰু তাত গৈ দৰ্শন কৰি উভতি আহোঁ আৰু থকাৰো সু ব্যৱস্থা আছে লগতে আৰু এঠাই আছে নামডাঙৰ সাঁকো শিৱসাগৰত নামডাঙৰ সাঁকো এটা ডাঙৰ শিলৰ ওপৰতেই নামডাঙৰ সাঁকো অৱস্থিত শিৱসাগৰত আছে শিৱদৌল জয়সাগৰ শিৱ মন্দিৰ জয়দৌল গতিকে বহুত পুৰণি শিৱদৌলৰ শিৱসাগৰৰ শিৱ শিৱ স্বৰ্গদেউ ৰুদ্ৰসঙৰ শিৱসিংহৰ দিনতে সজোৱা বহুতো তীৰ্থস্থান আৰু বহুতো কীৰ্তিচিহ্নবোৰ এতিও এতিয়াও দেখিবলৈ পোৱা যায় লগতে চৰাইদেউ য'ত হেৰি মৈদাম আছে মৈদাম মানে য'ত আহোম প্ৰথামতে মৃত্যকক সমাধিস্ত কৰা হৈছিল তাত সেই মৈদাম এতিয়াও আছে সেই মৈদামত বহুতো মৃতকৰ সমাধিস্ত এতিয়াও আছে বহুতো ৰজা মহাৰজাৰ মৃত সমাধিস্ত সমাধিস্ত কৰা ঠাই গতিকে তাত দেখিবলৈ পোৱা যায় গতিকে আমি তালৈ লৈ যাওঁ লগতে আৰু আছে আমাৰ হেৰি দুলীয়াজান নাহৰকটীয়া দিগবৈ তেল শোধনাগাৰ আছে অসমত চাবলগীয়া এনেকুৱা বহুত আছে লগতে আছে কাজিৰঙা কাজিৰঙা হ'ল অসমৰ অভয়াৰণ্য তাত এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত এশিঙীয়া গঁড় কাজিৰঙাত পোৱা যায় আৰু কাজিৰঙাত এনেকুৱা এটি ঠাই য'ত মানে বহু মানে বিদেশী মানুহ যেতিয়াই যোৱা যায় তাতে তাতিয়া তাতেই দেখিবলৈ পোৱা যায় কাজিৰঙালৈ গতিকে এটা সময় হয় য'ত জানুৱাৰী ফেব্ৰুৱাৰী মাহত হেৰিবোৰ বাঘ সিংহ লগতে হাতী আৰু হৰিণা বনৰীয়া ম'হ এশিঙীয়া গঁড় দেখিবলৈ পোৱা যায় আৰু যাকে যাকে বগলীবোৰ উৰি আহে চাবলৈ ভাল আৰু বহুত ভিতৰলৈ আমাৰ জীপ জীপ জীপ হেৰি আছে জীপ জীপতকৈ চাবলৈ পাৰি সেয়া আমাৰ ফৰেষ্টৰ আণ্ডাৰত সেইখিনি গতিকে সেইখিনি চাব পাৰি ধুনীয়াকৈ গৈ আৰু থাকিবলৈ ধুনীয়া আটক ধুনীয়া সু ব্যৱস্থা আছে পৰ্যটকৰ কাৰণে তাৰপৰা উভতি আহি ৰাতি তাতে ক'ৰবাত থাকিবও পাৰি ধুনীয়াকৈ গতিকে সেয়া সু ব্যৱস্থা আছে লগতে আছে আমাৰ হেৰি এতিয়া হৈছে নতুনকৈ আজি কেইবছৰমান হ'ল এইমছ্ এইমছ্টো যোৱা হয় এইমছ্ত অৱশ্যে মূলভাৱে ফুৰি ফুৰিবলৈ নহয় আমাৰ কি কয় চিকিৎসাৰ বাবে যোৱা হয় তাতো দেশ বিদেশৰ বহুতো হেৰি ডক্তৰ আহি তাতেই উপস্থিত হৈছে আৰু সু চিকিৎসা কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায় গতিকে আমি কেতিয়াবা ফুৰিবলৈ নহয় এইমছ্ত চাবলগীয়া বহুতেই আছে ফুৰিবলৈ নহয় আচলতে মানুহে বেমাৰ দেখুৱাবলৈ যায় কিন্তু আমি ফুৰিবলৈ গৈছোঁ এইকাৰণে গৈছোঁ তাত মানে গৈ ইমান ধুনীয়াকৈ এইমছ্ সজাই থোৱা আছে এইমছ্ৰ ফুলনি গাৰ্ডেন ইমান ধুনীয়া য'ত চালে আ চকু ৰৈ যায় গতিকে তাতো যাবলৈ যাব পাৰি আৰু একদম ওচৰতে ভৈৰৱকুণ্ড ভৈৰৱকুণ্ডতটো ক'লোৱেই যে মানে শিলৰ মাজে মাজে গৈ বনভোজৰ ঠাই এতিয়া বনভোজৰ সময়ত গ'লেতো তাতে ঠাই ঠাইৰ অভাৱ হৈ যাব মানে বনভোজ খাবলৈ কিমান হেজাৰ মানুহ তাত লানি পাতিবলগীয়া হয় তাৰ কোনো ঠিকনা নাই গতিকে শিলৰ মাজে মাজে ধুনীয়াকৈ পানীৰ ওচৰতেই গৈ পিকনিক খাই আমি বিশেষকৈ ঘৰৰ পৰাই বনাই লৈ গৈ তাত খাওঁ আ ধুনীয়া পথাৰ আছে ধুনীয়াকৈ শিলৰ মাজত আছে সেইখিনি আৰু পানীৰ সু ব্যৱস্থাৰ দলংখন আটক ধুনীয়া দলংখন লগতে লাগি আছে এছ এছ বি কেম্প এটা আৰু এই এছ এছ বি কেম্পত যেতিয়া জোৱানবোৰে ফায়াৰিং কৰে বা ফায়াৰিং কৰিবলৈ তেওঁলোকক ট্ৰেইনিং দিয়া হয় ভৈৰৱকুণ্ডতে দিয়া হয় সেয়া চাবলৈ বৰ ভাল লাগে ল'ৰা ছোৱালীয়েও ভাল পায় আৰু নতুনকৈ সজাই দিয়া হৈছে এখন পাৰ্ক পাৰ্কখনতো গ'লে আৰু ধুনীয়াকৈ জিৰাফ লগতে সেয়া হ'ল আমাৰ হেৰিৰে সজোৱা এই পকীৰে পকীৰে বনাই থোৱা আছে কাৰুকাৰ্যবোৰ পকীৰে কিন্তু ইমান ধুনীয়াকৈ সজাই থোৱা আছে ফুলবোৰ চালে মন মন ভৰি পৰে গতিকে এই তেনেকুৱা এঠাই ঠাই আৰু লগতে আছে আমাৰ কি কয় আমাৰ এনেকুৱা ঠাই বহুতেই আছে আমাৰ আমাৰ ঘৰৰ ওচৰত গতিকে আমি অতিথি আহিলে তালৈ লৈ যাওঁ তেজপুৰলৈ লৈ যাওঁ ভৈৰৱকুণ্ডলৈ লৈ যাওঁ শিৱসাগৰ জয়সাগৰ শিৱদৌল তাত গ'লে আৰু ৰংঘৰ শিৱসাগৰৰ যিটো ৰংঘৰ ৰংঘৰত কাৰুকাৰ্য চালে মানুহ মানে বিভূষিত হৈ পৰে লগতে তলাতল ঘৰৰ যিটো কাৰুকাৰ্য সেয়া মানে কোনপিনে গৈছোঁ কোনপিনে ওলাইছোঁ তাৰ ঠিকনা নাই তাৰমানে সকলোবোৰ দুৱাৰ একেই একেই যেন লাগে সকলোবোৰ গতিকে অ কাৰুকাৰ্যবোৰ সেই সময়ত কোৱা হয় যে সেই সময়ত ৰজা দিনীয়াৰ সময়ত হেনো পিঠাগুড়ি তাৰছত ডিম তাৰপিছত আমাৰ হেৰি এৱা চাউলৰ গুড়ি এই দৈ এইবোৰেৰেই মানে পকী বনোৱা হৈছিল পকীৰে নিৰ্মাণ কৰা হৈছিল সেইবোৰ ঘৰ আৰু ডাঙৰ ডাঙৰ পুখুৰী জ জয়সাগৰ বুলি নাম দি আছে শিৱসাগৰ নাম দি আছে সেইবোৰ পুখুৰী গতিকে সেইবোৰ সেই সেইখিনি গ'লে নিজকে আপোন পাহৰা হৈ যায় আৰু তাত গৈ ভাল লাগে তেনেকুৱা বহুতো বহুতো ঠাই আছে য'ত মানে আমি অতিথিক লৈ গ'লে অতিথি এবাৰ গ'লে আকৌ দুনা দুনাই যাব বিচাৰে তেনেকুৱাও আছে গতিকে আমি এনেকুৱা ঠাইবোৰেলৈ লৈ যাওঁ আৰু আৰু হেৰিটো কোৱাই নাই ক'ল পাৰ্কত ক'ল পাৰ্ক তেজপুৰৰ ক'ল পাৰ্কত গ'লে তেজপুৰৰ ক'ল পাৰ্কৰ যিটো কাৰুকাৰ্য মানে এৰোপ্লেন এখন থৈ দিয় আছে লগতে প্ৰকীৰে জাপি বনাই থোৱা আছে আৰু এটা কেঁচুৱাক মাকে গা ধুৱাই আছে সেয়া আমি নিজে দেখিবলৈ পাইছোঁ গতিকে সেয়া দৃশ্য চালে আৰু আবেলি সময়ত যেতিয়া ক'ল পাৰ্কত যোৱা হয় ক'ল পাৰ্কৰ সেইখিনি ঠাই যেতিয়া মানে বিশেষকৈ চানডে' ৰবিবাৰে ইমানেই ভিৰ মানে স্কুলৰ ল'ৰা ছোৱালী বা বাহিৰৰ পৰা ল'ৰা ছোৱালী গৈ ৰবিবাৰে তাত হেৰি কৰে শিক্ষামূলক ভ্ৰমণ তাতেই কৰে হেৰিলে শিৱ কি এইটো তেজপুৰত ক'ল পাৰ্ক চাই গণেশ ঘাট চাই গণেশ মন্দিৰটো এন গণেশ ঘাটৰ গণেশ মন্দিৰ যিটো গণেশ মন্দিৰটো হেনো নিজে নিজে ওলাই আহিছে গতিকে সেই গণেশ মন্দিৰটোক চাবলৈও মানুহ আগ্ৰহী হয় আৰু মানুহবোৰ যায় গতিকে সেয়া আৰু তাতে আছে আমাৰ বিমান বন্দৰ বিমান বন্দৰত গৈ মানুহে মানে ল'ৰা ছোৱালীবোৰ গৈ ঘূৰি পকি আহি বহু নজনা কথা জানিবলৈ সক্ষম হয় সেয়া আমাৰ কাৰণে গৌৰৱৰ কাৰণ যে আমি অসমত থাকি ইমান ধুনীয়া ঠাই আমি আমাৰ ওচৰতে আছে গতিকে ভাল লাগে কোনোবা আলহী দুলহী আহিলে আমি তেজপুৰ কাজিৰঙা তাৰপিছত ভৈৰৱকুণ্ড খাৰুপেটিয়া আৰু আমাৰ হেৰি কি কয় এইটো শিৱসাগৰ ডিগবয় দুলীয়াজান য'ত তেল শোধানাগাৰ আছে সেইবোৰ ঠাই মাজুলী মাজুলীৰ কথা নকলে নহ'ব আমাৰ ঘৰলৈ আলহী আলহী অতিথি আহিলে বা আমাৰ আমাৰ অসমলৈ কোনোবা আল আলহী অতিথি আহিলে আমি মাজুলী মাজুলী না ঠাইৰ নাম নল'লে নহ'ব মাজুলী হ'ল এছিয়াৰ ভিতৰত পৃথি ভিতৰত সৰ্ববৃহৎ নদ্বীপ নদীদ্বীপ গতিকে সেই নদীদ্বীপত আমি যেতিয়া যাওঁ ফেৰীৰে এতিয়া বাৰু ভূপেন হাজৰিকা দলংখন বনাই দিয়া হ'ল কিন্তু সেই সময়ত আজিৰ পৰা তিনি চাৰি বছৰ আগতে সেই দলংখন নাছিলে তেতিয়া আমি ফেৰীৰে যাবলগীয়া হৈছিল হয় হয় লখিমপুৰৰ পৰা আৰু নহয় লখিমপুৰৰ ওচৰৰে মাজুলী হেৰি ঠাই এডখৰ আছে হেৰি ফেৰি ফেৰি ঠাইত সেই ফেৰি ঠাইলৈ গৈ তাত আমি ভ্ৰমণ কৰিছিলোঁ ফেৰিৰে গৈ বহু দীঘলীয়া ফেৰিৰে গৈ তাত ফেৰি ফেৰি ফেৰিৰ হেৰি আছে আমাৰ ষ্টেণ্ড আছে গতিকে ফেৰী ফেৰীত পাৰ পাৰ কৰি দিয়ে ডাঙৰ ডাঙৰ গাড়ী ট্ৰাক সকলোবোৰ ফেৰীৰ ওপৰতে উঠাই দিয়া হয় আৰু সৰু সৰু নাও আছে নাওবোৰৰ বাৰু সেইবোৰ ইপাৰ সিপাৰ হ'বলৈ নাৱৰ অসুবিধা গতিকে ফেৰিৰেই পাৰ কৰে ডাঙৰ ডাঙৰ ট্ৰাকৰ পৰা আৰম্ভ কৰি বাছৰ পৰা আৰম্ভ কৰি টেক্সি লগতে সৰু গাড়ী বাইক যি আছে সকলো ওপৰত ফেৰী ওপৰত তুলি দিয়া হয় আৰু ভগৱানৰ নাম চিন্তা কৰি ফেৰীৰে পাৰ হৈ যায় যি বহুত ধুনীয়া মনোগ্ৰাহী দৃশ্য পানীৰ মাজে মাজে গৈ ফেৰীৰে দেৰ দুই ঘণ্টা পাৰ হৈ গৈ মাজুলী পাব লাগিব আৰু মাজুলী হ'ল নৃত্যশিল্পীৰ কাৰণে মুখা মুখা মুখা বনোৱাৰ কাৰণে বিখ্যাত আৰু ভাৰতনাট্যম কঠক নাট্য এইবিলাকৰ কাৰণে বহুত মানে বিদেশী মানুহ যেতিয়াই যোৱা যায় বিদেশী মানুহৰ সমাগম তাত দেখিবলৈ পোৱা যায় বিদেশী মানুহে ভিৰ হৈ থাকে মাজুলী আৰু তাত সত্ৰীয়া নৃত্য সত্ৰীয়া নৃত্যৰ কাৰণে তাত মানে বিদেশৰ মানুহ আহি তাত আমি যেতিয়াই যাওঁ তেতিয়া বিদেশৰ মানুহৰে ভৰি থকা দেখা পাওঁ আৰু তাত আছে সত্ৰবোৰ সত্ৰবোৰৰ নদ স সত্ৰবোৰৰ নিয়ম নীতিবোৰো বেলেগ বেলেগ ধৰণৰ তাত ৰাতিপুৱাৰ পৰা গধূললৈকে নাম প্ৰসংগ চলি থাকে আৰু সেই নাম প্ৰসংগ চাবলৈও বহু মানুহে বাছ ভাৰা কৰি বা বাছ ৰিজাৰ্ভ কৰি গাড়ী ভাৰা কৰি তালৈ যায় অসমৰ বহু মানুহে শীতকালীন অৱস্থাত ফুৰিবলৈ যোৱা ঠাই হ'ল মাজুলী মাজুলিলৈ তেওঁলোকে যায় আৰু তাতে থকাৰ সু ব্যৱস্থা আছে ডাঙৰ ডাঙৰ হোটেলবোৰৰ লগত আগতে নাছিলে এতিয়া অতিথিশালা অতিথিশালাও আছে গতিকে তাত থাকি ধুনীয়াকৈ দিন গোটীয়াকৈ মাজুলী পৰিভ্ৰম কৰিলে আপোনাৰ এদিনত কেতিয়াও শেষ নহ'ব বালিচৰৰ মাজে মাজে গৈ বালি চাপৰি আছে তাত বালি চাপৰি ধুনীয়া ধুনীয়া খেতিবোৰ আছে আৰু মাজুলীৰ মাজুলী যিবোৰ সত্ৰ সত্ৰাধিকাৰ সত্ৰাধিকাৰসকলৰ যিটো নিয়ম নীতি সেইবোৰ মানি মানি চলি ধুনীয়াকৈ গুচি আহিব লাগিলে ভাল লাগে গতিকে মাজুলী মাজুলী দৰ্শন নকৰিলে একোৱে নাই অসমত আহি যদি কোনোবাই মাজুলী দৰ্শন নকৰে তেতিয়াহ'লে তেখেতে একোৱে নাচালে বুলি ক'লেও ভুল কোৱা নহয় বুলি মই ভাবোঁ আৰু এয়া হ'ল আমাৰ পৰিভ্ৰমৰ ঠাই পৰিভ্ৰম কৰিবলৈ বহুতেই আছে অসমততো আৰু ঠাইৰ অভাৱ নাই এতিয়া আকৌ আমাৰ ওদালগুৰিতো আছে ওদালগুৰিত আমাৰ ওদালগুৰি পাৰ্ক আছে ওদালগুৰি পাৰ্কলৈ লৈ যোৱা হয় তাত বৰদফাসকলৰ পিতৃস্বৰূপ ইউ এন উপেন্দ্ৰ কুমাৰ ব্ৰহ্ম তেখেতৰ প্ৰতিমূৰ্তি আছে সন্মুখতেই তেখেতৰ প্ৰতিমূৰ্তি আহ্বান কৰে যাত্ৰীসকলক আৰু লগতে এখন ধুনীয়া পুখুৰী আছে পুখুৰীত বাৰিষা সময়ত নাও দিয়া হয় সৰু নাও বট নাও যিটো ভৰিৰে চালনা চালনা কৰা হয় সেই নাও দিয়া হয় সেই নাৱেৰে গৈ ইপাৰ সিপাৰ কৰি ল'ৰা ছোৱালীয়ে ফুৰিব পাৰে ধুনীয়া ধুনীয়া ফুলেৰে সমাগত হেৰি আমাৰ ওদালগুৰি পাৰ্ক আৰু ওদালগুৰি পাৰ্কত আছে এখন কেণ্টিণ ধুনীয়া কেণ্টিণ কেণ্টিণত ধুনীয়াকৈ আপুনি বহি ধুনীয়াকৈ চাহ তাহ খাই গুচি আহিব পাৰে চাহ কফি যি পালে লাগে আপুনি খাই গুচি আহিব পাৰে লগতে আছে বিশাল বিশাল মাৰ্কেট বিশাল মাৰ্কেটত বজাৰ কৰিলে ৱান ইণ্ডিয়া আছে ৱান ইণ্ডিয়াত বজাৰ কৰিলে কৰি ঘৰলৈ উভতি লৈ আহক আলহীক আলহীও সন্তুষ্ট হ'লে আপুনিও সন্তুষ্ট হ'ল আৰু আমিও সন্তুষ্ট হ'লো আৰু তাতে আছে ইয়াত আৰু আৰু ফুৰিবলগীয়া জেগা বহুতেই আছে তাতে আছে ফুলবাৰী বুলি ঠাইডখৰ কয় ফুলবাৰী ঠাইডখৰ পাহৰৰ মাজে মাজে গৈ লুং লুঙীয়া বাটেৰে গৈ ওপৰলৈ গুচি যাব লাগে আৰু গাঁৱৰ ভিতৰত খাওৰাঙৰ পৰা ভিতৰত ফুলবাৰী সেই ফুলবাৰীৰ গৈ ফুলবাৰীত ধুনীয়া হেৰি শিশু পাৰ্ক আছে লগতে শিশু পাৰ্কৰ লগতে ডাঙৰৰ খেলিবলৈ ঝুলা লগতে ধুনীয়া ধুনীয়া গছ গছনিৰে ভৰপূৰ এখন ধুনীয়া ঠাই য'ত মন গ'লে যাব পাৰি মন বেয়া লাগিলে তাত গৈ মনক আনন্দ দি অকণমান শান্তি লভি গুচি আহিব পাৰি এয়া হ'ল আমাৰ হেৰি ফুলবাৰী ঠাই চন্দনা বাগান চাহ বাগানৰ মাজে মাজে গৈ চাহ বাগানৰ সৌন্দৰ্য উপভোগ কৰি আহিবলৈ আহিবলৈ সেয়া হ'ল আমাৰ চন্দনা বাগান লগতে অঁ তাৰপিছত আৰু আছে তাৰপিছত আছে আমাৰ এই গোলাঘাট বোকাখাট বোকাখাটত আমাৰ অসমৰ ফেমাছ বুলি ক'ব লাগিব কলপাতত পুৰি আৰু হ'ল পেৰা বোকাখাটৰ পেৰা অসমত ফুৰিবলৈ আহিলে বোকাখাটত গ'লে মন এনে এনেই আকৰ্ষিত হয় বোকাখাটত যিটো কলপাতৰ পুৰি কলপাতত পুৰি দিয়ে সেয়া হ'ল চাবলগীয়া আৰু খাবলগীয়া সোৱাদেই বেলেগ তাৰমানে কলপাত সচৰাচৰ কলপাত আমাৰ হোটেলবোৰত ব্যৱহাৰ নহয় কিন্তু তাত যিকেইখন হোটেল আছে য'ত পুৰি আৰু তৰকাৰী বিক্ৰী কৰে তাত কলপাততে ব্যৱহাৰ কলপাতত দিয়ে কলপাত এখনত ইমান কলপাতৰ ব্যৱসায় তাত ইমান ধুনীয়া তাৰমানে কলপাত আনিব আৰু কলপাত সৰু সৰুকৈ কাটি তাত পুৰি আৰু তৰকাৰী ইমান ধুনীয়াকৈ দিয়ে আৰু তাত তাৰমানে আমাৰ ওৱান টাইম ডিছপ'জেল ওৱান টাইমৰ একো কোনো ব্যৱহাৰে নাই বা ষ্টীলৰ কাঁহী বাচনৰ ব্যৱহাৰে নাই কলপাত ধুনীয়া খাদ্য কেনেকুৱা সেয়া নাজানো কিন্তু কলপাতৰ ওপৰত ঘৰুৱা সামগ্ৰী কলপাত জংঘলী বস্তু বুলি ক'লেও ভুল নহয় সবৰে ঘ জংঘলে মংঘলে বা ঘৰত থাকে কিন্তু সেই কলপাতৰ ইমান আদৰ ইমান সমাদৰ য'ত ইমান ধুনীয়াকৈ পৰিপাতিকৈ ধুই মেলি লৈ দিয়া হয় আৰু লগতে তাতে ৰঙা ৰঙা আলু তৰকাৰী আৰু গৰম গৰম ৰুটি লুচি যেতিয়া দিয়া হ'ব লগতে চাটনি এখনেৰে সৈতে বোকাখাটৰ কলপাতৰ পুৰি খাবলৈ আমি বহু বাৰ গৈছোঁ আমাৰ আলহী আহিলে আমি গোলাঘাট বোকাখাটলৈ লৈ যাওঁ আৰু বোকাখাটত লৈ গৈ কলপাতৰ পুৰি আৰু পেৰা তাৰ পেৰা অসমৰ ভি বিখ্যাত তাৰমানে বোকাখাটৰ পেৰা আৰু ওৰাঙৰ মিঠাই ওৰাঙত আহি ফুৰি আহোঁতে ঘৰমোৱা হ হ'বলৈ যেতিয়া আহোঁ তেতিয়া ওৰাঙৰ মিঠাই খাই আহিব লাগিব ইমানেই সোৱাদ তাক মানে বৰ্ণনা কৰিব নোৱাৰি আৰু কলপাতৰ পুৰি খাই উঠি বোকাখাটত ফুৰিবলৈ আছে হনুমান মন্দিৰ হনুমান মন্দিৰত গ'লে নিজকেই কিবা বেলেগ জগত এখনত বাস কৰা যেন লাগে ইমান ধুনীয়াকৈ সজাই থোৱা আছে হনুমান মন্দিৰ আৰু হনুমান মন্দিৰ নিচৰ তলতে আছে অতিথিশালা সেয়া মাৰৱাৰী হয় তাত মাছ মাংসৰ প্ৰৱেশ নিষেধ কিন্তু আপুনি নিজে বনাই খাব পাৰিব আৰু সু ব্যৱস্থা আছে থকা মেলাৰ সু ব্যৱস্থা আছে অতিথিশালা শালা যদিও তাৰমানে তাত নিজৰ ঘৰ নিচিনাকৈ থাকিব পাৰি নিজৰ ইচ্ছা মতে নিজৰ খুচী মতে থাকিব পাৰি সেয়া হ'ল বোকাখাটৰ হনুমান মন্দিৰৰ ওচৰৰ এডখৰ ঠাই য'ত অতিথিশালা আছে আপোনাৰ ৰাতি হৈ গ'লে আপুনি অতিথিশালাত গৈ ধুনীয়াকৈ জিৰণি লৈ পিছদিনাখন আকৌ উভতি আহিব পাৰিব তেনেকুৱা এডখৰ ঠাই বোকা বোকাখাট তাৰপিছত আমাৰ আছে যোৰহাট যোৰহাট হ'ল অসমৰ ধুনীয়া টাউন এখন তাত মহো বহু পুৰণি ঐতিহ্যমণ্ডিত আছে লগতে যোৰহাট বুলি ক'লে অসমৰ উজনি অসমৰ এডখৰ বহুত গ ধুনীয়া ঠাই তাত গ'লে ফুৰি ফুৰিবলৈ ফুুৰাৰ শেষ নাই তাত অতিথি লৈ গ'লে তাত ফুৰিবলৈ শেষ নাই তাত অতিথিশালী আছে ডাঙৰ ডাঙৰ হোটেল আছে ডিব্ৰুগড় আছে য'ত মেডিকেল কলেজ আছে মেডিকেল কলেজত ফুৰাব ফুৰি ফুৰিবলৈ যাব নোৱাৰি বাৰু কিন্তু তথাপি ডিব্ৰুগড়ত গ'লে ফুৰি মেডিকেল কলেজত ফুৰি আহিলেও মনটো শান্তি লাগি যায় আৰু আছে ডিগবয় নাহৰকটীয়া দুলিয়াজান এইবিলাকত আছে চাহ বাগিচা আৰু লগতে তেল শোধনাগাৰ তেল শোধনাগাৰত গ'লে আপোনাৰ অ' এন জি চি যিটোৰ পৰিচয় পৰি পৰিষ্কাৰ পৰিচ্ছন্নতা সেয়া চালে আৰু মনত একো নালাগে পৰিষ্কাৰ কাকবয় কাক কয় সেয়া আমি তাত গৈহে গম পালোঁ যে পৰিষ্কাৰ কাক কাক কয় কেনেকুৱা হয় পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু উভতি আহোঁতে আপুনি আহক